বিশ্বত হোৱা মহামণ্ডা বা কোভিডৰ দৰে পৰিস্থিতি ব্যৱসায় পুনৰমণ্ডা কৰিব বুলি সংকৃত হয় সেই সময়বোৰত আমাৰ ব্যৱসায় একদম নচলা হৈছিল যি যিহেতুকে ক'ভিডৰ সময় ক'ভিডৰ সময়ত মানে ক'ভিড এটা কৰ'না ভাইৰাছ যিটো ভাইৰাছ মানুহৰ বহুত বেয়াকৈ বিয়পিছিল সেই ভাইৰাছটোৰ কাৰণে মানুহ মানে ইজনৰপৰা সিজনলৈ বিয়পিছিল ভাইৰাছটো বা পানী লগা সাধাৰণ পানী লগা জ্বৰ হ'লেই সেই ভাইৰাছ বুলি প্ৰকাশিত কৰা হৈছিল সেইটো কাৰণে মানুহে যিহেতুকে কোনোবাই এজন ব্যক্তিৰ পানী লগা চৰ্দি জ্বৰ যদি হয় কৰ'না ভাইৰাছ বুলি নিজকে সাৱধান হয় বহুত আঁতৰ আছিল আৰু এজন ঘৰৰ এজন পৰিয়ালৰ যদি তেনেকুৱা অৱস্থা হৈছিল বাকীকেইজনো বহুত সাৱধান হ'বলগীয়া হৈছিল কৰ'না ভাইৰাছে বহুত মানুহক মানে দুৰ্বল কৰি দিলে সেই ভাইৰাছটো অহাৰপৰা আৰু যেতিয়া নেকি সেই ভাইৰাছটো আহিছিলে মানুহৰ পৰিস্থিতি বহুত বেয়া হৈছিলে কাৰো ব্যৱসায় নচলিছিলে বা চাকৰি কৰা মানুহো চাকৰি তাকৰি যাব পৰা নাছিলে ডিউটিলৈ বুলি যাব পৰা নাছিলে ঘৰৰপৰা ওলাব পৰা নাছিলে মানে প্ৰত্যেকটো খোজতে ঘৰৰপৰা বাহিৰ হ'বলৈ মানুহে বহুত চিন্তা কৰিবলগীয়া হৈছিলে কৰ'না ভাইৰাছৰ সময়ত ব্যৱসায় কৰা মানুহবোৰৰ বহুত দুৰ্দশা বেয়া হৈছিলে তেতিয়া নেকি চাকৰি কৰা মানুহতো চাকৰি অনলাইনত কৰি হ'লেও হৈ গৈছিলে কিন্তু ব্যৱসায় কৰা মানুহ যিহেতুকে ব্যৱসায় কৰা মানুহ ধৰক আজি কল বেপাৰী এটাই কল এথোকা বিক্ৰী কৰি কিনে গধূলি ধৰক ঘৰ তেল নিমখকেইটা আনে বা চব্জি বিক্ৰী কৰাকেইটা চব্জি বিক্ৰী কৰি দোকান এখন খুলি দিনত গধূলি সেই হাজিৰা হিচাপত যিকেইটকা পায় ঘৰৰ চাউল দাইল তেল নিমখ বজাৰ কৰিবলগীয়া হয় খাবলগীয়া হয় ত' সেইটো হিচাপে যেতিয়া নেকি ঘৰৰপৰা মানুহজন ওলাই যাবই নোৱাৰে ব্যৱসায় এটা কৰিবলৈ তো মানুহে চলিব কেনেকৈ চলিবলৈ কাৰণে মানুহৰ বহুত অসুবিধা হৈছিলে সেইটো কাৰণে মানুহ ওলাবলৈও ভয় কৰিছিলে বেমাৰটো লাগিলে বেমাৰটোও বহুত ডাঙৰ বেমাৰটোৰপৰা বাচিবলৈও হাত সাৰিবলৈও মানুহৰ দিগদাৰ হয় বহুত বহুতো মানুহৰতো ক'ভিডেটো প্ৰাণো হেৰুৱাই পেলাইছে ক'ভিডৰ বেমাৰৰ সময়ত বহুত মানুহে প্ৰাণ হেৰুৱবলগীয়াও হৈছে ক'ভিডৰ কাৰণে তো কোভিড এটা কৰ'না ভাইৰাছ এনেকুৱা এটা বেমাৰ আহিছিলে যিহেতুকে মানুহক মানে বহুত বেয়া অৱস্থলৈ ঠেলি নিছিলে আৰু তেনেকুৱা পুনৰ হয় বুলি মানুহৰ ভয় থাকে ভয় আছে নথকা নহয় কাৰণ নাথাকিবলৈ মানে কি আজিকালি পৰিস্থিতি পৰিৱৰ্তন বহুত সলনি হৈছে আগতকে সেইটো কাৰণে মানুহে ভয় খাবলগীয়াও কথা বা হ'ব বুলি সংকৃত হয় বুলি আশা মানে ভাবিবলগীয়াও কথা সেই সময়বোৰত মানুহৰ এনেকুৱা দুৰ্দশা হৈছিলে দিন দিন হাজৰা কৰি খোৱা মানুহৰ চলিবলৈ দিগদাৰ হৈ গৈছিলে খাবলৈ দিগদাৰ হৈ গৈছিলে থাকিবলৈ দিগদাৰ হৈ গৈছিলে কোবিডে এনেকুৱা এটা পৰিস্থিতি কৰিলে মানুহক মানুহ মানে কান্দিবলগীয়া হৈছিলে তিনি সাঁজ দুসাঁজ ভাতৰ জেগাত এসাঁজ চাই কান্দিবলগীয়া হৈছিলে সেইটো কাৰণে ব্যৱসায় কৰা মানুহৰতো একদম কান্দি কান্দি চকুপনী টুকিবলগীয়া হৈছিলে আৰু মোৰ ব্যৱসায়তো তেনেকুৱাই হৈছিলে কাৰণ মই মোৰ ব্যৱসায়টো মোৰ তেনেকুৱাই মই এখন চব্জি দোকান দিওঁ মাছৰ দোকান দিওঁ বা যদি কৰ'না ভাইৰাছৰ কাৰণে মই যদি ঘৰৰপৰা ওলাই যাব নোৱাৰোঁ মই যদি চব্জি বিক্ৰী কৰিব নোৱাৰোঁ তো তেনেহ'লে মই চলিম কেনেকৈ মোৰ ব্যৱসায়টো যদি কৰিবই নোৱাৰোঁ মই মোক তেনেহ'লে মোক কেনেকুৱা প্ৰভাৱ পৰি মোৰ ওপৰত ত' ঠিক সেই ঘৰৰ কুকুৰা হাঁহ আছিলে কণী এটা বেছি কিবা এটা কৰি সেই ঘৰতে দুই এটা শাক কৰা ঘৰৰ শাককেইটাই কামটো চলিছিলে কণী এটা বিকি হাঁহ কণী এটা বিক্ৰী কুকুৰা কণী এটা বিক্ৰী বা হাঁহ কুকুৰা পোৱালি এটাই বিকি তেল নিমখখিনি আনিব পাৰিছিলোঁ হ'লেও চলিবলৈ বহুত অসুবিধা হৈ গৈছিলে মানে ব্যৱসায়টো যেতিয়া নেকি বেয়া হৈ গৈছিলে কৰ'নাৰ সময়ত ওলাই যাব নোৱাৰিছিলোঁ একো কৰিবও নোৱাৰিছিলোঁ কৰ'নাৰ কাৰণে সাধাৰণ মানে পানী লগা হ'ল বুলিলে জ্বৰ হ'ল বুলিলে এতিয়া ডক্তৰৰ ওচৰত দেখাব যাবলৈ ভয় লগা হৈছিলে কাৰণ কৰ'না হয় বুলি ক'ভিড হয় বুলিতো ডাইৰেক্ট ধৰি পিনে মানে সেইটো মেডিকেলত এডমিট কৰি দিয়া হৈছিলে আৰু ঘৰৰ মানুহক চাব দিয়া নহৈছিলে ঘৰৰ মানুহক যাব দিয়া নহৈছিলে মানুহটো বন্দী কৰি থোৱা হৈছিলে ত' আকৌ যেতিয়া নেকি ক'ভিডৰ সময়ত বহুত মানুহৰ মৃত্যু হৈছে সেই মৃত্যু হোৱা মানুহজনৰ সেই মৃত্যু হোৱা মানুহজনৰ শৰীৰটো আনকি বহুত মানে ঘৰলৈ আনিবলে দিবলৈ টান হৈছিলে বা ঘৰৰ মানুহক চুবলৈ চাবলৈ মানে বহুত মানে ভাইৰাছ যাতে মানে আনিলেই কিবা এটা চুলেই কৰিলেই মানুহৰ আনজনৰ এজনৰ সেই মৰা শৰীৰৰ সেই বীজাণুতো কিজান ভাল মানুহজনৰ গালৈ বিয়পি যাব নেকি সেইটো হিচাপে মানে মানে বেমাৰী মৰি যোৱা শৰীৰটোকো মানুহে ঘৰৰ এজন যেতিয়া নেকি সদস্যা মৰি যায় কিমান দুখৰ কথা সেই মানুহজনক কিমান ধৰি মেলি মানুহে হেঁপাহ পলোৱাই চাবলৈ চুবলৈ মন যায় কিন্তু কৰ'না ভাইৰাছৰ ভয়ত মানুহে আঁতৰি থাকিবলগীয়া হৈছিল কৰ'না এটা এনেকুৱা ক'ভিড এটা এনেকুৱা মানে বেমাৰ বা ক'ভিড অহাৰ সময়ত মানুহৰ যিটো পৰিস্থিতি হ'ল ব্যৱসায়ীখিনিতো একদম কান্দিবলগীয়া হৈছিলে ব্যৱসায় কৰা মানুহ যেতিয়া নেকি মই নিজে এজন ব্যৱসায়িক কৰা মানুহ মই নিজেই কান্দিবলগীয়া হৈছিলে মোৰে নিজৰ অৱস্থা বেয়া হৈছিলে চলিবলৈ দিগদাৰ হৈছিলে কৰিবলৈ দিগদাৰ হৈছিলে ল'ৰা ছোৱালী খোৱাবলৈ দিগদাৰ হৈছিলে তেনেকুৱা অৱস্থা হৈছিলে উপায় নাই মানে কেনেকৈ যে সেই ক'ভিডৰ দিনকেইটা পাৰ হ'ল ভগৱানে জানে আৰু তাৰ পিছত কি কম ক'ভিড ক'ভিড মানে সেনেকুৱা বেমাৰ যাতে আকৌ পুনৰ সৃষ্টি নহয় তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ কিন্তু কেতিয়াবা ভয়ো লাগে কিজান বা আকৌ তেনেকুৱা এটা পৰিস্থিতি আহে নেকি বুলি কেনে তেওঁ সেনেকুৱা পৰিস্থিতি আহিলে মই বুলি নহয় ম নিচিনা হাজাৰজন ব্যৱসায়ী ঘৰত মানে চলিবলৈ দিগদাৰ হয় ল'ৰা ছোৱালী পোহপাল দিবলৈ দিগদাৰ হয় তেনেকুৱা অৱস্থা তেনেকুৱা এটা কোভিড বিশ্বত হোৱা মহামণ্ডা কোভিড যাতে আকৌ এনেকুৱা মানে সংকিত নহয় তাকেই মানে আশা কৰোঁ ভগৱানৰ ওৰত প্ৰাৰ্থনা কৰোঁ সেই সময়বোৰত ব্যৱসায়ী একদম পানীত হাঁহ নচৰা নিচিনা হৈছিল ক'ভিডে ব্যৱসায় কৰা মানুহক মানে একদম কি কৰিছিলে মানে পৰিস্থিতি কেনেকুৱা কৰিছিলে বুজাব নোৱাৰা ক'ব নোৱাৰে মানে সেইখিনি মানে যোনে যোনকেইজন ব্যৱসায়ে ক'ভিডৰ সময়খিনি পাৰ কৰিলে তেওঁলোকেহে বুজি পায় সেইটো কথা আৰু তাতকৈ মানে কি ক'ম আৰু সেয়াই কোভিডৰ কোভিডৰ হেৰিটোত বেমাৰৰ সময়ত মানুহে খুব জালুক চাহ তেনেকুৱাবোৰ খাইছিলে আদা জালুক দি দি খুব চাহ খাইছিলে মানে ঠাণ্ডাটো একদম লগাব দিব বিচৰা নাছিলে যাতে নেকি বেমাৰটো আৰম্ভ নহওক সাধাৰণ চৰ্দিও নালাগক তেনেকৈ ভাবিছিলে সাধাৰণ চৰ্দি অকণমানো যদি হয় মানে চৰ্দি লাগিলে গাটো জ্বৰ জ্বৰ লাগিব তেতিয়া আকৌ ডক্তৰৰ ওচৰত চেকআপ কৰিবলৈ যাবলৈও মানুহৰ ভয় হয় সাধাৰণ চৰ্দি জ্বৰ হ'লেও কৰ'না বুলিয়ে ধৰি লয় মানুহজনক চেপাৰেটলি থৈ দিয়ে তো তেনেকুৱা হয় ন সেইটো কাৰণে কৰ'না মানে ভাইৰাছে মানুহক এনেকুৱা এটা শাস্তি দি গ'ল সেইটো মানে ক'ব নোৱাৰা ভাষা নাই মানে বহুতৰো প্ৰাণো হেৰুৱালে ক'ভিডৰ সময়ত সেইটোকে আশা কৰোঁ যাতে সেইটো বস্তু আকৌ দোনাই নহয় পুনৰাই সেইটো সংগঠিত নহয় তেনেকৈ ব্যৱসায়ীবোৰক যাতে পেট মাৰিবলগীয়া নহয় সেয়াই আশা কৰোঁ